আমাৰ স্বাস্থ্য সেৱা আন্তঃগাঁথনি অৱস্থা ভালেই কিন্তু যিমানটো পৰিমাণে ভাল হ'ব লাগে সিমানটো পৰিমাণে ভাল হোৱা দেখা নাই আজিকালি চিকিৎসাৰ কাৰণে মানুহে হস্পিতেললৈ যাব লগা হয় আৰু হস্পিতেললৈ গৈ লাইন পাতি থাকিব লগা হয় কিছুমান মানে বহুত ইমপৰ্টেণ্ট বেমাৰ থাকে মানে কিছুমান মানে বহুতো মানে চিৰিয়াছ বেমাৰ থাকে আৰু সেই বেমাৰবোৰৰ বেমাৰবোৰ যাৰ বেমাৰ হয় সেই বেমাৰ হোৱা মানে মানুহবোৰো লাইনতে লাইন পাতি থাকিবলগীয়া হয় সেইক্ষেত্ৰত কিছুমান অসুবিধা হয় আৰু সেইক্ষেত্ৰত তেনেকৈ চিকিৎসা নকৰাকা কিছুমান মানুহ মৃত্যু হোৱা দেখা যায় আৰু হস্পিতেলত দৰৱৰ সব দৰৱ উপলব্ধ নেথাকে কিছুমান দৰব কিনিবলৈ হ'লেও মানে পোৱা নাযায় সেইক্ষেত্ৰত অসুবিধা দেখিবলৈ পোৱা যায় আৰু দৰিদ্ৰ মানুহে সব দৰৱ অৰ মানে দৰৱ কিনিব পৰা সুবিধা দেখা নেযায় কিছুমান ধনী মানুহে দৰৱবোৰ কিনিব দামী দামী দৰৱ কিনিব পাৰে কিন্তু যোনবোৰ দৰিদ্ৰ পৰিয়ালৰ লোক তেওঁলোকে দৰৱৰ দৰৱবোৰ কিনাৰ ক্ষেত্ৰতো কিছুমান অসুবিধা হয় আৰু স্বাস্থ্যসেৱা কৰ্মী চিকিৎসালয়ত মানে স্বাস্থ্যসেৱা কৰ্মীৰ অৰ ব্যৱস্থা আছে মানে সুবিধা আছে কিন্তু মানে যিমানটো পৰিমাণে বিচাৰে সিমানটো পৰিমাণে সুবিধা নাই ঘৰত যোনটো সময়ত ৰাতি কিএ ৰাতি কেতিয়াবা চিকিৎসালয়লৈ গ'লে চিকিৎসা তাত হস্পিতেল গ'লে তাত ডাক্তৰ পোৱা নাযায় ডাক্তৰৰ কাৰণে বহুত দেৰি ধৰি ধৰি বহুত দেৰি ধৰি ৰখি থাকিবলগীয়া হয় সেই ক্ষেত্ৰত বহুতো অসুবিধা হয় আৰু সেইক্ষেত্ৰত মানে বহুতো অসুবিধা দেখা পোৱা যায় আৰু মানে উন্নত কৰিব লাগে মানে নতুন নতুন মানে দৰৱ দৰৱবোৰ মানে চিকিৎসালয়ত দিব লাগে আৰু দৰিদ্ৰ মানুহৰ কাৰণে মানে ধনী মানুহ আৰু দৰিদ্ৰ মানুহৰ কাৰণে দুটা বেলেগ বেলেগ হ'ব লাগে দৰিদ্ৰ মানুহৰ কাৰণে অলপ ৰেহাই দিব লাগে মানে যাৰ ক্ষেত্ৰত মানুহবোৰে দৰৱ কিনি নিজৰ চিকিৎসা কৰি ভাল হ'ব পাৰে ধনী মানুহৰ একো সমস্যা সন্মুখীন হ'ব নোৱাৰে নালাগে কাৰণ তেওঁলোকে পইচা দিয়াৰ লগে লগে কিমান দামী দৰৱ হ'লেও কিনিব পাৰে কিন্তু ধনী মানুহৰ দুখীয়া মানুহৰ কাৰণে দৰিদ্ৰ লোকসকলৰ কাৰণে অসুবিধা হয় দামী দৰৱ এটা কিনিবলৈ তেওঁলোকৰ ওচৰত পইচাৰ ব্যৱস্থা নাথাকে সেইক্ষেত্ৰত মানুহে চিকিৎসা নকৰাকৈ মৃত্যুমুখত পৰিব লগা হয় সেইকাৰণে সেইবোৰ ক্ষেত্ৰত অলপ সুবিধা কৰিব লাগে দৰিদ্ৰ মানুহৰ কাৰণে বেছিকৈ সুবিধা কৰিব লাগে আৰু চিকিৎসালয় মানে তাতকৈ বেছি উন্নত কৰিব লাগে কৰ্মচাৰী বেছি প্ৰয়োজন মানে প্ৰয়োজন হয় যি থকাতকৈ জোখতকৈ বেছি প্ৰয়োজন হয় কাৰণ কেতিয়াবা বহুতো অসুবিধা দেখা পোৱা যায় সেইবোৰ ক্ষেত্ৰত মানে অলপ সুবিধা প্ৰদান কৰিব লাগে